কৃষকসকলে কৃষিৰ লগে লগে বিভিন্ন ধৰণৰ ব্যৱসায় কৰিব পাৰে তেওঁলোকৰ পচন্দ অনুসৰি যেনে মাছ ধৰি বিক্ৰী কৰিব পাৰে মুগা পুহিও বিক্ৰী কৰিব পাৰে বিভিন্ন ধৰণৰ বস্তু যেনে কুকুৰা হাঁহ গাহৰি ফাৰ্ম খুলি তেওঁলোকক পোহপালন কৰি বিক্ৰী কৰিব পাৰে তেওঁলোকৰ কৃষিৰে শস্য অলপ মানে ধান মাহ তেওঁলোকৰ খাবলৈ থোৱাৰ উপৰিও সেই নিজৰ ঘৰতে মানে নিজ নিজৰ ঘৰতে নিজৰ ঘৰতে খেতি কৰি মানে অধিকখিনি তেওঁলোকে বজাৰত উলিয়াই বিক্ৰী কৰিব পাৰে তেওঁলোকে বিভিন্ন ধৰণৰ কামৰ লগত জড়িত হৈ থাইব জড়িত হৈ থাকিব পাৰে কৃষকসকলে খেতি বিভিন্ন ধৰণৰ খেতিৰে তেওঁলোকে